অঁ দাদা অঁ মই মানে আচলতে আজি এবাৰ আপোনালোকৰ ৰেষ্টুৰেণ্টত যাম বুলি ভাবিছিলোঁ হয় সপৰিয়ালে যাম বুলি ভাবিছিলোঁ আৰু মোৰ বন্ধু বৰ্গও থাকিব মোৰ লগতে গতিকে থূল মূলকৈ ধৰক বাৰ পোন্ধৰজনমান মানুহ আমি আছো গতিকে মই সুধিব বিচাৰিছিলোঁ যে আজি ৰাতি ধৰক আঠটামান বজাৰ ভিতৰত আমি টেবুল পামনে এবাৰ চাই জনাবচোন বাৰু মোক আৰু আপোনালোকৰ তাত ঠাইতে বহি পেলাই খোৱাৰ সুবিধা আছে নে মানে বস্তুখিনি ঘৰলে লৈ অহিব পৰাহে সুবিধা আছে অকল আপুনি যদি পাৰে মোক অনুগ্রহ কৰি কিমান সময়ত গ'লে আপোনালোকৰ সুবিধা হয় সেইটো জনাই দিয়কচোন আৰু লগতে মই এইটোও জানিব বিচাৰিছিলোঁ যে আপোনালোকৰ পার্কিঙৰ ব্যৱস্থা হ'বনে যিহেতু আমাৰ তিনিখন গাড়ী হ'ব আৰু ধৰক দুখনমান স্কুটী বা বাইকো আছে গতিকে সেই অনুযায়ী মানে আপোনালোকৰ পার্কিঙৰ কিবা অসুবিধা হ'ব নেকি আৰু আপোনালোকে যদি পাৰে ৰেষ্টুৰেণ্ট কিমান সময়ত বন্ধ কৰে সেইটোও এবাৰ জনাই দিলে অকণমান সুবিধা হ'ব